মোৰ ল'ৰাটো যেতিয়া কাষত থাকে মোৰ তেতিয়া বৰ নিজকে বৰ সুখী যেন লাগে যেতিয়া নাইকিয়া হয় ওচৰত নাইকিয়া হয় নাইকিয়া মানে ওচৰত নাইকিয়া হয় মানে কি আৰু ওচৰত কেতিয়াবা নাথাকিলে বা আইতাহঁতৰ ওচৰত থাকিলে মোৰ যেন এনেকুৱা লাগে মোৰ ল'ৰাটো যেন বহুত দূৰত আছে বা ইয়াৰপৰা যেন নাই তেনেকুৱাৰ নিচিনা লাগে সেইকাৰণে মানে অকণমান নেদেখিলেও মানে থাকিব নোৱাৰোঁ বিচাৰি এনেই হাহাকাৰ কৰি ফুৰোঁ মোৰ ল'ৰাটো যেতিয়া ওচৰত থাকে মোৰ তেতিয়া নিজকে মোৰ পৃথিৱীৰ ভিতৰতে যেন সুখী এনেকুৱা অনুভৱ হয় আৰু মই নাচি ভালপাওঁ ডান্স কৰি আৰু গান শুনি ভালপাওঁ তাৰপিছত বনাই ভালপাওঁ খাদ্য বনাই ভালপাওঁ আৰু আৰু এনেই ফুৰি কিন্তু বহুত ভালপাওঁ মই মটৰ চাইকেলত উঠি পেলাই উঠি বাইকত যদি ঘূৰি ফুৰো বৰ ভাল লাগে মই কিন্তু কাৰত বেয়া পাওঁ উঠি বাইকত উঠি ফুৰিবলৈ বৰ ভালপাওঁ ক'ৰবাত এনেকৈ ফুৰিবলৈ যোৱা এনেকৈ কিবা এনেকৈ আৰু চাবলৈ যোৱা আৰু বিয়া খাবলৈ যোৱা এইবোৰ কৰি ভালেই পাওঁ আৰু আৰু নিজৰ ঘৰখনত যেতিয়া থাকোঁ আৰু মানুহটো যেতিয়া মোৰ ওচৰ কাষত থাকে মানুহটো থাকিলেও মই বহুত সুখী যেন লাগে কোনোবা যদি কেতিয়াবা এসপ্তাহ কাৰণে ক'ৰবাত যদি যায়ো তেতিয়া যেন এনেকুৱা অনুভৱ হয় মোৰ যেন বহুত অকলশৰীয়া যেন লাগে মোৰ যেন পৃথিৱীত একোৱে নাই এনেকুৱা যেন লাগি যায় নিজকে বহুত মানে বেয়া লাগি থাকে মানে আৰু যেতিয়া ল'ৰাটো আৰু মোৰ মোৰ মানুহজন ওচৰত থাকে তেতিয়া মানে পৃথিৱীত বহুত সুখী যেন লাগে ল'ৰাটোক খুৱাই ভালপাওঁ আৰু পৰিস্কাৰ কৰি ৰাখিবলৈ ভালপাওঁ তাৰপিছত আৰু খাদ্য কি খায় ভালপায় পিন্ধি কি ভালপায় আৰু কি কৰি ভালপায় এইবোৰ এইবোৰ মানে কৰি মই বৰ ভালপাওঁ তাৰপিছত তাৰপিছত কেতিয়াবা মানে তিনিওজন যেতিয়া মানে ল'ৰাৰ লগত যাওঁ আৰু দেউতাক আৰু মই আৰু মোৰ ল'ৰাটো যেতিয়া যায় ক'ৰবাত ফুৰিবলৈ একেলগে যাওঁ তেতিয়া মানে বহুত ভাল লাগে সেই দিনটো মানে বহুত ভাল লাগে বহুত সুখী সুখী যেন লাগে আৰু আৰু যেতিয়া বিচাৰি পোৱা বস্তুটো যেতিয়া মই পাওঁ জীৱনত যেতিয়া বিচাৰি পাওঁ সেই বস্তুটো পালেও নিজকে বৰ সুখী যেন লাগে আৰু বিশেষকৈ যেতিয়া মোৰ নিজৰ মানুহজন আৰু ল'ৰাটো ওচৰত থাকে তেতিয়া মানে নিজকে মানে বহুত সুখী যেন লাগে আৰু যেন মোক একো বস্তুৱে নালাগে এনেকুৱা নিচিনা লাগে মানে জীৱনত সেইটো সুখতকৈ আৰু সুখ নাই এনেই এনেই মই মানুহক খুৱায়ো ভালপাওঁ আৰু এনেকৈ দিয়ো ভালপাওঁ আৰু কথা মই বহুত কমকৈ কৰোঁ তথাপিও আৰু ল'ৰাটোৱে মোৰ কথা শুনে পঢ়া আৰু ল'ৰাটোক মানে সুখী কৰি ৰাখিবলৈ বিচাৰোঁ যি বস্তু বিচাৰে তাকেই দিব বিচাৰোঁ আৰু আৰু পঢ়াই শুনাই তাক যে সোনকালে ভাল পথ এটা বাছি দিব পাৰোঁ ডাঙৰ মানুহ কৰিব পাৰোঁ এইবোৰ মানে সপোন সপোন সপোন যে সপোনবোৰ যেন মই মোৰ যেন ফলিয়ায় আকৌ ডাঙৰ মানুহ কৰিবও বিচাৰোঁ তেনেকুৱা মানে সুখী যেন নিজকে যেন সুখী যেন লাগে আৰু ল'ৰাটোক ভাল পিন্ধাই উৰাই থাকিলে ভাল লাগে কাষত থাকিলে যেতিয়া মা বুলি মাতে ল'ৰাটোৱে তেতিয়া মই বেছি সুখী যেন লাগে জীৱনৰ সেই সুখ আৰু কেতিয়াও নালাগে আৰু এই সুখটোৱে ভাল আৰু একো বস্তুয়ে মোক সুখ দিব নোৱাৰে জীৱনত ভাল আৰু কোনোবাই যেন কোনোবাই যেতিয়া ল'ৰাটোক দাবী বা এনেকৈ টান কথাও শুনায় তেতিয়া মানে বৰ বৰ বেয়া লাগে মোৰ ল'ৰাটোক কিয় তেনেকৈ কয় মোৰ ল'ৰাটোতো একো নকৰে বহুত যি যি নেকি মই ল'ৰাটোক বহুত ভালপাওঁ আৰু মোৰ মানুহজনকো ভালপাওঁ আৰু যেতিয়া স্কুললৈ উলিয়াও যেতিয়া স্কুললৈ লৈ যাওঁ পিন্ধাই কৰি লৈ যাওঁ তেতিয়া মানে মই বহুত ভালপাওঁ মানে ল'ৰাটোক স্কুল গ'লে ভালপাওঁ আৰু পঢ়ি থাকিলে বিশেষকৈ বহুত ভালপাওঁ মানুহজন আৰু আৰু মোৰ ল'ৰাটো যেতিয়া মোৰ ওচৰত থাকে তেতিয়া সেই সুখটো অইনে কোনেও দিব নোৱাৰে তেতিয়া মোৰ নিজকে বৰ সুখী যেন লাগে